হেল্ল' এইয়া পেন কাৰ্ড গ্ৰাহক সেৱা কেন্দ্ৰ হয়নে বাৰু মই আপোনালোকৰপৰা এটা কথা জানিব বিচাৰিছোঁ মোৰ এজন বন্ধুৱে আৰু মই একেলগে দুখন পেন কাৰ্ড দুয়োজনে আমি আপোনালোকৰ গ্ৰাহক সেৱা কেন্দ্ৰত পেন কাৰ্ডৰ বাবে আৱেদন কৰিছিলোঁ কিন্তু মই জানিব পাৰিছোঁ মোৰ বন্ধুজনৰ দুদিন আগতে তেখেতৰ পেন কাৰ্ডখন আহিলে কিন্তু মোৰ পেন কাৰ্ডখন এই মুহূৰ্ত্তলৈকে অহা নাই গতিকে মোৰ পেন কাৰ্ডখন আপোনালোকৰ তাত কেনেকুৱা পৰ্যায়ত আছে বা আপোনালোকে পঠাইছে নেকি পঠাওঁতে আপোনালোকে প'ষ্ট অফিচত আছেনে ক'ত আছে এই বিষয়ে মোক অলপ আপোনালোকে পৰীক্ষা কৰি চাই মোক জনাব নেকি আৰু যদি আৰু লগতে আপোনালোকক এটা কথা কওঁ মোৰ সেই পেন কাৰ্ড এপ্লাই কৰাৰ যিটো স্বীকৃত নম্বৰ জিৰ' ফাইভ ছেভেন ছিক্স আৰু মোৰ জন্মৰ তাৰিখটো হৈছে টুৱেণ্টি নাইন টু ছেভেণ্টি ছিক্স এইকেইটা আপোনালোকক জনালোঁ এই বস্তুটো চাই মোক আপোনালোকে মোৰ পেন কাৰ্ডখন ক'ত আছে অকণমান জনাই দিয়ক